বেলেগ বেলেগ ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতা মোৰ খুবেই ভাল কাৰণ মই নিজেই ৰান্ধি ভালপাওঁ খুৱাই ভালপাওঁ খায়ো ভালপাওঁ মোৰ নিজৰ ফাষ্ট ফুডো আছে এখন গতিকে কাৰিকৰজন নাথাকিলে তাত ময়ে বনাওঁ গতিকে মোৰ সেইটো ফালৰপৰা ক'বলৈ গ'লে মোৰ বনোৱাত খুবেই ভাল অভিজ্ঞতা কাৰণ মই বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই ভাল পাওঁ বা বনাব লাগে আমিও যিহেতু আমাৰ ৰেষ্টুৰেণ্ট আছে গতিকে তাত ধৰি লওক বিভিন্ন ধৰণৰ ৰন্ধনশৈলীৰ ভিতৰত আছে ধৰক চাওমিন ফ্ৰাইড ৰাইচ ৰোল মোমো তাৰপিছত ললিপপ ড্ৰামষ্টিক বাৰ্গাৰ তাৰপিছত চিলি চিকেন ড্ৰাই ফ্ৰাই ইত্যাদি ইত্যাদি গতিকে খুব ধুনীয়া লাগে অভিজ্ঞতাটো খুব ধুনীয়া বনোৱাৰ কাৰণ যোনবিলাক মানুহে এতিয়ালৈকে ৰন্ধা বঢ়াত কেঁচা তেওঁলোককো জনাব বিচাৰিছোঁ যে ৰন্ধনশৈলীটো খুব মানে এটা ভাল লগা কাম যেতিয়া মানুহে সেইটো আৰম্ভ কৰিব তেতিয়া মানুহে খুব মানুহৰ খুব প্ৰিয় হৈ যাব কামটো যেনেকৈ আমি চাওমিন বইল কৰোঁ চাওমিন বইল কৰোঁতে প্ৰথমতে চাওটো বইল কৰিব লাগে বইল কৰাৰ পিছত ঠাণ্ডা পানীদি ধুই অলপ সময় থৈ দিব লাগে থৈ দিয়াৰ পিছত আপোনাৰ যেতিয়া বনাব ল'ব ব্যঞ্জনখিনি প্ৰথমতে তৈয়াৰ কৰি ল'ব লাগে যেনে আপোনাৰ কবি গাজৰ কেপচিকাম পিয়াজ ইত্যাদি সেইখিনি দি লৈ পেলাই সেইখিনি ফ্ৰাই কৰি লৈ তাতে অবচনেল হয় যদিহে দিব পাৰে তেনেহ'লে চিকেন মচলা জিৰা এইবোৰ ইত্যাদি নিমখ আজিনামোটো সেইখিনি দিব লাগে কিন্তু মচলাটো অবচনেল হয় চয়া চচ থাকে ভিনেগাৰ থাকে ইত্যাদি দি লৈ পেলাই ফ্ৰাই কৰি তাৰ পিছত তাৰ ওপৰতে চাওমিনখিনি দি পেলাই মিক্স আপ কৰিলে সেইটো ধুনীয়াকৈ চাওমিন হৈ যায় আৰু ফ্ৰাইড ৰাইচো ঠিক তেনেকুৱা ধৰণে আপোনাৰ আপোনাৰ গাজৰ কেপচিকাম বিন পিয়াজ ইত্যাদি ফ্ৰাই কৰি লৈ তাতে চাউলটো দি লৈ তাতে আজিনা মটৰ নিমখ চয়া চচ্ টমেট' চিলি ইত্যাদি দি তেনেকৈ তৈয়াৰ কৰা হয় ঠিক তেনেকৈ ৰোলটো প্ৰথমতে চব্জিটো বনাই লৈ তাৰ পিছত আপোনাৰ ধুনীয়াকৈ এখন পাতলাকৈ ৰুটি এ বেলি লৈ ৰুটিখন সেকি তাত তেল দি পেলাই সেকি পেলাই তাৰ মাজতে আপোনাৰ চব্জিখিনি দি পেলাই ৰোল কৰি দিলে ধুনীয়াকৈ সেইটো ৰোল হৈ যায় তেনেদৰে ড্ৰামষ্টিক চিকেন ড্ৰামষ্টিকটো মানে আপোনাৰ লেগ পিছটোৰ কথা কৈছোঁ গতিকে ইমানখিনি এইখিনি ধুনীয়া ধুনীয়া খাদ্য বনোৱাৰ খুব ধুনীয়া অভিজ্ঞতা বনাই খুব ধুনীয়া লাগে ভাল লাগে তাৰ পিছত আপোনাৰ আহিলে মাংস মাংসটো আৰু চবৰে অতি প্ৰিয় আৰু চবে ভালপোৱা এটা সহজ ব্যঞ্জন গতিকে মাংসটো বনাই খুব ভাল লাগে এটা ভাল অভিজ্ঞতা আৰু বাকীটো বহুত আছে মাছৰ তৰকাৰী হওক চব্জি হওক ভাজি হওক দালি হওক খুবেই সহজ প্ৰক্ৰিয়া এইবোৰ ৰান্ধি খুব ভাল লগা এটা অভিজ্ঞতা মোৰ বিশেষকৈ ক'বলৈ গ'লে বেছিকৈ অভিজ্ঞতা আছে চাইনিচ ফুডত আৰু ৰান্ধি খুব খুবেই বেছি ভালপাওঁ আৰু হেৰি আপোনাৰ ৰান্ধিবলৈ টান নহয় সহজ বুলি ক'ব গ'লে চাওমিনটো সহজ চাওমিনটো সহজ ৰন্ধনশৈলীৰ ভিতৰত একেবাৰে সহজটো হ'ল চাওমিনে চাওমিনটো ৰান্ধি খুব ভাল লাগে আৰু একেবাৰে সহজ প্ৰক্ৰিয়া বুলি ক'ব পাৰি তাত বেছি সময়ো নালাগে বেছি বস্তুৰো খৰচা নহয় গতিকে এইটো সহজ প্ৰক্ৰিয়াৰ ভিতৰত এটা পৰে আৰু টান প্ৰক্ৰিয়া য়া টান ৰন্ধনশৈলী ব্যঞ্জনৰ ভিতৰত ক'ব গ'লে আপোনাৰ বিৰি চিকেন বিৰিয়ানি আমি যোনটো আমি যোনটো হায়দৰাবাদী চিকেন বিৰিয়ানি বুলি কওঁ সেইটো আচলতে টান নহয় বহুত অলপ লং প্ৰচেছ মই যিমানখিনি এতিয়ালৈকে ৰান্ধিছোঁ বাঢ়িছোঁ ধৰক সেইখিনিৰ ভিতৰত এটা লং প্ৰচেচ বুলি কওঁ কাৰণ আপোনাৰ বিৰিয়ানিটো বনাব হ'লে বহুতখিনি বস্তুৰ দৰকাৰ হয় বহুতখিনি বস্তু তৈয়াৰ কৰিব লাগে পিঁয়াজটো আপোনাৰ একদম পুৰা ৰঙাকৈ ফ্ৰাই কৰি ল'ব লাগে তাৰ পিছত বইল কৰাটো আছেই চাউলটো চাউলটো নাইনটি পাৰচেণ্ট বইল কৰিব লাগে তাৰ পিছত চিকেনটো বনালে আমি চিকেনৰ যিটো গ্ৰেভি বনাওঁ সেইটো আমি ঘৰত বনোৱাৰ নিচিনাকৈ বনালে নহ'ব তাতে আপোনাৰ বহুত কিছুমান বস্তু আছে সেইবোৰো সেইবোলো মাৰ্কেটত কিনিবলৈ পোৱা যায় সেয়া দিব লাগে সেইবোৰৰ নাম কৈ ক'লে মই ধৰক বহুত দীঘলীয়া হৈ যাবগৈ কথাখিনি গতিকে মই মোৰ অভিজ্ঞতাৰ ফালৰপৰা ক'ব গ'লে ৰন্ধনশৈলীৰ ভিতৰত মোৰ কাৰণে টান মানে কি আৰু টান নহয় বস্তুটো বনাবলৈ সহজ কিন্তু বস্তুটো বহুত লং প্ৰচেচ বহুত বস্তু মেহনত আছে বহুত তৈয়াৰ কৰিব লাগে বস্তু বহুত সময়ো লাগে প্ৰয়োজন হয় গতিকে সেইটো হিচাপত মই টান বুলি কৈছোঁ গতিকে টান হিচাপত মোৰ কাৰণে চিকেন বিৰিয়ানিটো অলপ টান বুলি কৈছোঁ আৰু মানে সেইটো হিচাপত ৰন্ধনশৈলীৰ ভিতৰতটো মোৰ কাৰণে একেবাৰে সহজ চাওমিনটো একেবাৰে কম সময়ৰ ভিতৰতে আপোনাৰ পাঁচ মিনিটো নালাগে একেবাৰে কম সময়ৰ ভিতৰতে এইটো ৰান্ধি হৈ যায় গতিকে মই ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিলোঁ আৰু কোনটো সহজ বা কোনটো টান সেইখিনি মই বৰ্ণনা কৰিলোঁ ধন্যবাদ